মই প্ৰথম বনোৱা ৰেচিপিটো হৈছে পায়স তাতে প্ৰথম বনাইছিলোঁ মই গৰু গাখীৰ দুই লিটাৰ চাউল আধাকিলো দি তাৰ পিছত বনাই মই লাষ্ট ৰিজাল্টটো একেবাৰে বেয়া পালোঁ মানে চাউল চাউল টাইপ হৈ থাকিলে পায়স যেন নালাগিলেই তাৰ পৰা মই ইউটিউবটো চাইছিলোঁ তেনেকেই তাৰ পৰাই মানে বেলেগবিলাক বেলেগ ইনগ্ৰেডিয়েন্টচবিলাক যিধৰণে ইউটিউবত দিছিলে তেনেকৈ মই নিদিছিলোঁ অকল তাত দিছিলোঁ অকল চাউল আৰু গাখীৰ

তাৰ পাছত মই ওচৰৰ বা এগৰাকীক সুধিলোঁ মানে বা পায়স বনাবলৈ কি কি বস্তুৰ দৰকাৰ বুলি আৰু আপুনিনো কেনেকৈ কেনেকৈ বনাই বুলি তাৰ পৰা বায়ে মোক দেখুৱাই দিলে বনাই পেলাই দুই লিটাৰ গাখীত ডেৰপোৱা চাউল দি পেলাই তাতে নাৰিকলৰ গুড়া অকণমান তাৰপৰা পিঠাগুৰি অকণমান তাৰ পৰা কাজু বাদামকেইটামান খিচ্মিচ্ অলপমান দি পেলাই চেনিও আধাপোৱামান দি পেলাই বনাবলৈ দেখুৱাই দিলে তাৰ পৰা বাৰ বায়ে দেখুৱাই দিয়া মতে বনাই পেলাই মই পায়সৰ সোৱাদ বহুত ভালকেই পালোঁ আৰু তেনেধৰণেৰে বনাই মই এতিয়া দুই এজন আলহীক পায়স বনাই খুৱাওঁ আৰু তেখেতলোকে খাই ভাল পাইছোঁ বুলিয়ে কয় এতিয়া বৰ্তমান মই পায়সৰ ৰেচিপিটো বহুত সুন্দৰকৈ বনাবলৈ পাৰোঁ আৰু মোৰ হিচাপত মই নিজকে পায়স বনাই আৰু বেলেগ মোৰ পায়স খাই নোপোৱা মানে কেইজনমান আলহীক খুৱাবলৈ মই এতিয়াও বিচাৰোঁ মানে